নমস্কাৰ কৰ্মজীৱন বিভিন্ন ঘাত প্ৰতিঘাত সংঘাতৰ মাজেৰে আৰম্ভ হোৱা তথাপিতো তিতা মিঠাৰ অভিজ্ঞতাৰ মাজেৰে যিখিনি সাফল্য সেই খিনিতে আমাৰ পাণ্ডিত্যৰ গুণা গুণ প্ৰকাশ পাই বুলি ভাবোঁ মোৰ কৰ্মজীৱন আৰম্ভ হৈছিল শিশুকালৰ পৰাই আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ তেতিয়াৰ পৰাই আমাৰ কৰ্মজীৱন কেনেকে কৰিব লাগে সেই বিষয়টো আমাক পিতৃ মাতৃয়ে শিকায় যেনে মাক সহায় কৰা মাৰ কামত মাক সহায় কৰা সেইখিনি পিছলৈ আমাৰ পেছাগত হিচাপত পৰে এইবোৰ হৈছে চিলাই কৰা যেনেকে দেউতাক সহায় কৰা বেৰবোৰ দিয়াত দেউতাক সহায় কৰোঁ সেইখিনিয়ে আমাক পিছৰ পৰ্যায়ত আমাৰ পেছাগত হিচাপত পৰে যেনে যেনে আমি ৰেডিঅ' এটা শুনিলোঁ দেউতাৰ লগত সেইখিনিয়ে ৰেডিঅ'ত কেনেদৰে আবৃত্তি কৰিব লাগে পিছত মই সেইবিলাক পেছাগত দিশতে জড়িত হৈ পৰে আৰু এইবোৰেই এই কৰ্ম পদ্ধতিবোৰেই এটা সময়ত আমাক অভিজ্ঞতাৰে পৰিপুষ্ট কৰি কেনেকে জীৱনটো আগবাঢ়ি নিব লাগে তাৰ কাৰণে অলপ কষ্ট কৰোঁ আৰু তেনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ আৰু এপদ দুপদ এপদ দুপদকৈ এনেকে কামৰ অভিজ্ঞতাৰ মাজেৰে লাহে লাহে মই সাংস্কৃতিক জগতখনত ভৰি দিওঁ আৰু তাৰ পৰা এখন দুখন নাটক কৰি এতিয়া মই সৰু পৰ্দাৰো দুখন এখন কাম কৰোঁ মাজে মাজে সময়ে ধাৰাবাহিকত কৰোঁ ৰেডিঅ'টো কৰোঁ কেতিয়াবা এংকৰিঙৰ কামো কৰোঁ কেতিয়াবা ৰূপসজ্জাৰ কামো কৰোঁ কেতিয়াবা মঞ্চসজ্জাৰ কামো কৰোঁ কৰ্মজীৱনৰ এইবোৰ অভিজ্ঞতাৰ মাজত তিতা অভিজ্ঞতাবোৰ কেতিয়াবা জীৱনৰ পৰা নোহোৱা হৈ যায় যেতিয়া সঁচা অভিজ্ঞতা আমাৰ মনৰ অন্তৰত ঠাই পায় তেতিয়া সেই তিতা অভিজ্ঞতাবোৰ নোহোৱা হৈ আমি গোটেই জীৱনটো জীপাল হৈ পৰোঁ আৰু ভাল লাগে কাম কৰিবলৈ প্ৰেৰণা পাওঁ আৰু একেলগে যেতিয়া কাম কৰাৰ সময়ত যেতিয়া একেলগে সহকৰ্মীবিলাককো উৎসাহিত হোৱা দেখো তেতিয়া যথেষ্ট উৎসাহিত হৈ পৰোঁ আৰু কামলৈ বেছি প্ৰেৰণা যোগায় আৰু সেই কাম কৰিবলৈ ঢাপলি মেলো অদূৰ ভৱিষ্যতলৈ সেই ভৱিষ্যতৰ আশাবোৰ যাতে ৰঙীণ হয় তাৰেই কামনা কৰোঁ আৰু এনেদৰে আগবাঢ়ি যাই আছোঁ এপদ দুপদকৈ বাকীখিনি ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকোঁ যি কৰে সেইয়া ভগৱানৰ তেওঁৰ ওচৰতে আৰু কাম্য